বাবু হয় নহয় বাৰু এই তুমি যে এ টিম ফিল্ডলৈ সদায় যোৱা আবেলি কিমান সময়ত যোৱা অঁ

অঁ ময়ো মানে ইমান ওৱেটটো বাঢ়িছে ওজনটো এই পাৰিলে অকনমান তোমাৰ লগতে যাম বুলি ভাবিছিলোঁ বেলেগ লগো নাই সদায় সদায় তুমি অঁ তুমি সদায় চাৰিটা বজাতে যোৱা যদি ময়ো যদি পাৰোঁ সিমান সময়তে যাম মোৰো লগ এটা হ'ব আৰু তুমি মোক যাবৰ সময়ত ক'ল চল এটা কৰিবা বাৰু

অঁ মই যাম বাৰু তেতিয়া বতৰ ভাল হ'লেহে দেই বতৰ বেয়া হ'লেও আকৌ অকণমান দিগদাৰ হয়

আৰু মানুহো ধেৰ হয় তেনেকে যাম বাৰু তুমি খালি ফোন কৰিবা মোলৈ দেই নকৰা হ'ব দিয়া আমি দুয়ো একেলগে যাম আৰু